অঁ ঘৰত দেখি আমাৰ ভালে আছে দে তই ভালে আছা না মায়েৰে অঁ অঁ ৰাস হ'ব ৰ' দুইদিনমান আছে আৰু মাজতে

অঁ

একেলগে দেৰি হ'ব না ৰাতি অঁ এইবাৰ ডাঙৰ হ'ব ৰ' ৰাস এই দুবছৰমান হোৱা নাছিল না ক'ভিডৰ কাৰণে এইবাৰ বোলে ৰাস বহুত ডাঙৰকৈ হ'ব থিয়েটাৰো আছে দুখন দুখন অঁ আৰু এসোপা দোকান ওলাব বোলে দুনিয়াৰ খোৱাবস্তু

আহিবি দেই বা

তই আহিবি আহিবি ঘৰত তই কৈ চাবি আমি একেলগে যাম বুলি ঘৰত মায়েৰাক ক'বি অঁ অঁ কৈ চাবি আমি আমাৰ তাতে যদি আহে আমি একেলগে চাব যাব পাৰিম ৰাস চাস গাড়ী এখন লৈ পেলে অঁ গাড়ী এখন ভাড়া কৰি লৈ আহিবি মায়েৰাক গোটেইকেইটাকে

অঁ বাকীকেইটাত নাহিলেও বাকীকেইটাত নাহিলেও হ'লেও তই আহিবি একলা হ'লেও তেতিয়া আমি আমি দুয়ো চাব পাৰিম অ দে হ'ব দে এতিয়া ৰাখোঁ দে দে দে